এই ময়ে কৈছিলোঁ এই যে আকৌ এই নামফাকলৈ যে পিকনিকত ওলাইছোঁ বুলি কৈছিলে সেইটো কাৰণে ফোন কৰিছোঁ

অঁ সেইটোকে পিকনিকৰ এনেই চান্দাটো কেনেকৈ তুলিছেনো বোলো তাকে খবৰটো লওঁ তাকে আমাৰ ইয়াৰ পৰাও ছয় সাতগৰাকীমান মানুহ ওলাইছে তেওঁলোকক খবৰ কৰিলে মানে এই তাৰমানে সেইবিলাকৰ সেই চান্দাটো কাৰণে সুধিছে কেনেকৈনে লয় অঁ আমাৰ ঘৰৰ পৰাও যাব আমাৰ ঘৰৰ আমি তিনিটা যাম

অঁ অঁ হয় তেনে মই এই গাঁৱৰ মানুহ ছগৰাকী আৰু আমাৰ ঘৰৰ তিনিগৰাকী নটা নটা ছীট আপুনি মোক লাগিব সেইটোকে আপোনাক সুধিবলৈ অঁ হ'ব তেনে অঁ